অঁ হেল্ল' কওঁকচোন বাৰু অঁ অঁ পাৰিব পাৰিব আপোনাক এতিয়া কেনেকুৱা ফাৰ্নিচাৰ লাগে আপোনাক এই ডিজাইন আপুনি সব পাব ধৰক আপুনি খালি আপুনি পুৰণা ফাৰ্নিচাৰ যদি দিয়ে আমি নতুন দিয়া ব্যৱস্থাও আছে খালি আপুনি কেইটকামান দিব লাগিব ধৰক আপুনি এতিয়া ফাৰ্নিচাৰটো ভালে আছেনে বেয়াই আছে চাব লাগিবতো আমি হয় হয় এতিয়া আপোনাৰ কেনেকুৱা ধৰণৰ আছে বাৰু চুপাৰচিট আছেনে ধৰক ডানলবৰ আছে আপোনাৰ বা আচ্ছা আচ্ছা তেতিয়াহ'লে নহয় ন আচ্ছা আপুনি এনেই কালি মানে লৈ আহক পাৰিব নেকি নে আমি গৈ চাব লাগিব আপোনাৰ তাত আপুনি লৈ যাব ন আপুনি আনিব পাৰিব তেতিয়া ন অঁ শুনিছেনে আপুনি অঁ ঠিক আছে আপুনি যদি পাৰে লৈ আহিব তেতিয়া ভালেই হয় বাৰু আমি বনাই থাকোঁ নতুন নতুন অঁ অঁ নাই নাই আপুনি দামটো আমি চাই লৈ পেলাই দিম আপোনাক কিমান কি কয় কি হয় আমি বস্তুটো কুৱালিটি চাব লাগিবতো যদি যদি কুৱালিটি ভাল হয় তেতিয়া ভাল দাম পাব যদি কুৱালিটিটো অলপ বেয়া হয় তেতিয়া আপুনি কম দাম পাব আৰু কথাটো সেইয়াই হা হা অঁ বস্তুটো চেঞ্জ কৰি দিম আমি চেঞ্জ কৰা পলিচি আছে আপুনি টেনশ্যন ল'ব নালাগে আমি চেঞ্জ কৰি দিম দিয়ক ঠিক আছে আপুনি কালি আহিব তেতিয়া দেই বাইদেউ ঠিক আছে দিয়ক